হেল্ল' ও দাদা হে হেই কি খবৰ এ কিয় নেপেলাম কিয় নেপেলাম গাঁৱৰে মানুহ কিয় নেপেলাম পিছে খবৰটো পইছে নহয় অ' এই শুন কেলা সেইটো ক'লে কে বোলো আজি বতৰটো বেয়া গোটেইখিনি গাঁৱৰ ঘৰে ঘৰে সোমায় আছে এই নামঘৰতে মিটিং এখন দি উলিয়াই আনো আৰু হয় নে নহয়

সেইটোৱে সেইটোৱেই সন্ধিয়া বোলো ছয়টা মান বজাৰ পৰা মিটিং এখন দি দিওঁ আৰু মিটিংখন দি ৰাইজে কি ভাওনা কৰি ভাল পায় কৰিব আৰু বছৰে প্ৰতিটো পাবয়ে সেইটোয়েই আৰু সেইটোয়েই আৰু হে ডেকাৰ জোৰেই জোৰেই আৰু হয় হয় হয় হয় সেই তাকটো কৈছোৱেই এক্টিভ লাগে তাকে দায়িত্বটো দিম বুলি ভাবিছোঁ সি এতিয়া আৰু ডেকা ল'ৰা পাৰিবও দিয়কচোন অ' অ'

সেইটোৱেই হওক সেইটোৱেই হওক সেইটোৱেই সেইটোৱেই ঠিক আছে হয় হয় সেইটোৱেই সোনকালে ওলাই আহিব অকণমান মই বাৰু এই আদ্দালৈ গ'লে ফোনকেইটা কৰি জনাই দিওঁ আৰু দেই হয় ঠিক আছে ঠিক এই হ'ব হ'ব হ'ব হ'ব ৰাখোঁ